পূজাৰাণীৰ মাক হয় নাই বাৰু অ কাইলে স্কুলত এখন মিটিং আয়োজন কৰা হৈছে আপুনি পাৰিলে উপস্থিত থাকিবচোন অ এই ল'ৰা ছোৱালীবোৰে এইবাৰ যে ফাৰ্ষ্ট আ ফাৰ্ষ্ট ইউনিট টেষ্টটো অলপ বেয়া কৰিছে ৰিজাল্ট তো প্ৰধান শিক্ষকে এখন মিটিং আয়োজন কৰিছে মানে খুবেই বেয়া হৈছে খুব কম নাম্বাৰ পাইছে চিংগল মাৰ্ক পাইছে অ হয় কেতিয়াবাতে দিয়া হ'ল আমাৰ ইউনিট টেষ্টৰ বহী অ তেহেঁতি লুকুৱাইছে চাগৈ বহী অ দহটামান বজাত পোৱাকৈ আহিব পাৰিলে অ আহিব